আমি যেতিয়া খেতি এ খেতি এডৰা কৰিবলৈ যাওঁ খেতিডৰা কৰিবলৈ যোৱা যাওঁতে খেতি আমি কৰিলোঁ তাত যদি বতৰ সময়ত যদি বতৰ যদি নহয় বৰষুণ যদি নহয় তেতিয়া আমাৰ খেতিডৰা কৰিবলৈ অকণমান অসুবিধা হয় খেতিডৰা কৰিবলৈ অসুবিধা হয় এইটোৱেই যে আমি সময়মতে সময়মতে এতিয়া আমি এতিয়া এই আহাৰ বা শাওণমহীয়া আমি এডৰা ধান ৰুবলগীয়া হয় সেই ধান খিনি যদি ৰুবলৈ যাওঁতে তেতিয়াহ'লে আমাৰ আহাৰমহীয়া বা শাওণমহীয়া যদি বতৰটো বৰষুণেই নহয় ৰ'দ হৈ থাকে তেতিয়াতো আমাৰতো মাটিতো শুকাই থাকে আমি ক'ৰপৰা খেতি কৰিম খেতি কৰিবলৈ যাওঁতে আমাৰ অকণমান বহুত অসুবিধা হয় আৰু আপুনি যেতিয়া যে আমি মেচিন দি পেলাই বা পানীৰ ক'ৰবাৰ আঁচনিৰ পৰা লৈ পেলাই পানী লৈ আমি যদি খেতিডৰা কৰিবলৈ যাওঁ আমাৰ অলপ কষ্ট হয় আৰু সময়মতে যদি আমি পানী নিদিওঁ খেতিডৰা নষ্ট হয় আৰু পোক পৰুৱা পোক পতংগ লাগে পোক পতংগ লাগি লাগিবলৈ যাওঁতে আমাক আকৌ লাগিল মানে কীটনাশক দ্ৰব্য কীটনাশক দ্ৰব্য আনি আমি আকৌ দোকানলৈ গৈ কীটনাশক দ্ৰব্য আনি ভালকৈ সেই কীটনাশক দ্ৰব্য মাৰিব লাগিব সাৰ প্ৰয়োগ কৰিব লাগিব আজিকালি এতিয়া খেতি কৰিলে সাৰ সাৰ নিদিলে খেতিয়ে নহয়েই গতিকে সাৰ নামাৰিলে খেতিয়ে নহয় বতৰৰ বতৰা কোনো ধৰিব নোৱাৰি আগৰ বতৰ এতিয়াৰ বতৰ বহুত পাৰ্থক্য হ'ল এতিয়া মানে বতৰ আমাৰ ইয়াত বিশেষ আনততো বৰষুণ হ'লেও আমাৰ ইয়াত আমাৰ জেগাত এতিয়া বৰষুণটো বহুত কমিল হে কমৰ কাৰণে আমি খেতি বাতি কৰিব নোৱাৰোঁ আৰু কীট পতংগই প্ৰভাৱো পেলায় গতিকে আমি ঔষধ পাতি মাৰিবই লাগিব সেই ঔষধ পাতি মৰাৰ পিছতহে আমি যে যেনেকৈ খেতিডৰা পাব লাগিছিলে

তেনেকৈ আমি নাপাওঁ বহুত কষ্টৰ মূৰতহে আমি এই খেতিডৰা পাবলগীয়া পা পাওঁগৈ গতিকে আমাৰ বহুত খেতি কৰিলে ইয়াত আমাৰ লোকচানেই হয় হে